হেল্ল' দাদা এইটো কাৰেং ধাবাত লাগিছেনে অঁ অলপ আগত আপোনাক কল কৰি কেনে মই অৰ্ডাৰ এটা দিছিলোঁ পেকিং কৰিলে নেকি অঁ নাই কৰা ন আপোনালোকৰ কিবা হেৰি হোৱাটছাপ নাইবা বেলেগ এপ আছে নি বাৰু যিটোত মই আপোনাক লিখি কেনে কৈ দিব পাৰোঁ কি কি মোৰ অৰ্ডাৰ আছিলে অঁ নহয় আগতেও মানে আপোনাক এনেকৈ মই বহুতবাৰ অৰ্ডাৰ দিছোঁ কিন্তু আপোনালোকে অৰ্ডাৰটো খেলিমেলি কৰিছে দিওঁ বেলেগ আপোনালোকে তাপা দি পঠিয়াই বেলেগ নাইবা কেতিয়াবা এনেকুৱা হৈ গৈছে যি যি কওঁ আপোনালোকে নিদিয়েই গোটেইখিনি বস্তু মানে সেনেকুৱা হৈছে নাই বেয়া পোৱা নাই বাৰু ঠিকে আছে কিন্তু আপোনালোকে মানে অলপ সেইটো চাব মই সেই তাকে আপোনাৰ মানে কিবা হোৱাটছাপ নাইবা এপ যদি এক্সট্ৰা আছিলে তেতিয়া মই তাত কৰি দিলোঁ হয় আপুনি কৰি দিয়ক নহ'লে অঁ অঁ